কৃষি বা পশুপালনৰ দৰে কামতকৈ মানুহে চৰকাৰী খণ্ড বা ব্যক্তিগত খণ্ডৰ কাম একোটা আক বেছি প্ৰাধান্য দিয়ে ই আমাৰ বাবে বহুতেই ক্ষতিকাৰক কাৰণ এই মানসিকতাই আমাৰ প্ৰথম নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছে আজি শিক্ষিত যুৱক যুৱতীসকলে চৰকাৰী চাকৰিৰ পিছত দৌৰি দৌৰি বা ব্যক্তিগত খণ্ডৰ কোনো এটা কাম বিচাৰি সেই ফুৰোতেই সেই নিবনুৱা হৈ পৰিছে তেওঁলোকে যে এই কৃষি আৰু পশুপালনৰ জৰিয়তেও আত্মবিষয় আত্মনিয়োগ হ'ব পাৰে সেই সেইখিনিৰে তেওঁলোকে সেইখিনিক প্ৰাধান্য দিয়া নাই আজি তেওঁলোকে চৰকাৰী চাকৰিৰ পিছতেই তেই দৌৰি ফুৰিছে চৰকাৰী চাক চাকৰি বা ব্যক্তিগত খণ্ডৰ কোনো এটা কাম তেওঁলোকে বিচাৰি ফুৰাৰ কাৰণবোৰ হৈছে ইয়াত আমাৰ তেওঁলোকৰ কষ্ট কম হয় সময়মতে তেওঁলোকে পাৰিশ্ৰমিক পায় সেই পাৰিশ্ৰমিক লৈ তেওঁলোকে এটা উচ্চ মানদণ্ডৰ জীৱন যাপন কৰিব পাৰে আৰু পশুপালন বা তেনেকুৱা কাম কৰিলে তে তেওঁলোকৰ কষ্ট বেছি হ'ব পাৰে তেওঁলোকে এটা বিলাসিতাৰ জীৱন যাপন কৰিবলৈ হয়তো নাপাবও পাৰে এই তেনেকুৱাবোৰ কাৰণতেই আজিকালি এই চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ যিকোনো এটা কামৰ ওপৰত মানুহে বেছি গুৰুত্ব প্ৰদান কৰা হৈছে